নমস্কাৰ মোৰ নাম ছায়া বৰা মই গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত অসমীয়া বিভাগত পি এইছ ডি কৰি আছোঁ মই গুৱাহাটীতে গুৱাহাটীৰ মিৰ্জাত মোৰ ঘৰ মই সৰুৰে পৰাই খেলা ধূলা কৰি ভাল পাওঁ মই ক্লাছ ছিক্সৰ ছিক্সৰ পৰাই খেলৰ লগত জড়িত হৈ আছিলো বিশেষকৈ এথলেটিকচৰ এশ মিটাৰ দৌৰ দুশ মিটাৰ লং জাপত লং জাপ খেলিছিলো মই টু থাওজেণ্ড টু থাওজেণ্ড ছিক্সৰ পৰা টু থাওজেণ্ড ইলেভেনৰলৈকে মই কেইবাখনো ৰাষ্টীয় পৰ্যায় গেমত ভাগ লৈছিলো মই নৰ্থ ইষ্টেই হওক বা মই স্পৰ্টচ অথৰিটি অৱ ইণ্ডিয়াৰ প্ৰায় অনুষ্ঠিত লং জাপ লং জাপ ইভেণ্টো খেলিছিলো আৰু তাত মই এবাৰ প্ৰথম আৰু নেক্সটবাৰ মই দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিলো আৰু তাৰপাছত মই দুহেজাৰ দুহেজাৰ বাৰ চনৰ পৰা কিছু বিশেষ অসুবিধাৰ কাৰণে তাৰপৰা মই অব্যাহতি লৈছিলো তাৰপৰা মই বি এ কৰিলো আৰু তাৰপাছত মই মাষ্টাৰচ কৰিলো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তাৰপিছত এতিয়া মই বৰ্তমান তাতে পি এইছ ডি কৰি আছো আৰু মই উপন্যাস বিশেষকৈ মোৰ হবি বুলি ক'লে মই উপন্যাস পঢ়ি ভাল পাওঁ বা ছৰ্ট ষ্টৰীও শুনোঁ মাজে মাজে মোৰ মোৰ জীৱনৰ লক্ষ্য এটাই আছে মই এগৰাকী সুলেখিকা হোৱাৰ লগতে কলেজৰ বা ইউনিভাৰ্চিটি পৰ্যায়ৰ এগৰাকী অধ্যাপক হৈ ছাত্ৰ ছাত্ৰীক মই শিক্ষা বিলাব পাৰোঁ আৰু সেইবিষয়ে সেইটোৱে মই ভাবোঁ তদুপৰি